আছে নহয় অ মই মানে আপোনাৰ অট'খন বিচাৰিছোঁ মই সেই যোৰহাট মেডিকেললৈ যাবৰ বাবে

আমি আঠটা বজাত যাম

আৰু লৈ লৈয়ো আহিব লাগিব লৈয়ো আহিব লাগিব আমাক অ অহা যোৱা ভাড়া অ ছশ ইয়াৰপৰা ইয়াৰপৰা আপুনি মেডিকেললৈ ছশ বিচাৰিছে এইটো এটা বেছি হৈছে নেকি পইচাটো ভাড়া বাঢ়িছে গম পাইছোঁ আমিতো অন্য অট'ত গৈ থাকোঁ ন' আপুনি ভাড়াটো অকণমান বেছি কৈছে অলপ নহয় নহয় কৰিব আমিতো এটা ভাবি চিন্তি আমিতো গৈ থকা মানুহ ন' ভাবি চিন্তিয়ে আপোনাক ভাড়াটো দিম অলপ কমাব আৰু কমাব আৰু অলপ

হয় নেকি

অ হয় নেকি তেতিয়াহ'লে ঠিক আছে বাৰু আহি যাব আপোনাৰ লগত আৰু বেছি মানে কেৰ জেৰ কৰি নাথাকোঁ কাৰণ আমি মানে কাইলৈ আঠটাতে যাব লাগিব ন' অন্য অট'কো কোৱা নহ'লে ঠিক আছে আপুনি আহি যাব আঠটা বজাত আহিব মই অ মোৰ এড্ৰেছটো মই দি দিছোঁ

অ অ মেম নহয় আপুনি মোৰ ঘৰলৈ আহিব অ মোৰ নাম অ মোৰ নাম মিনাক্ষী শৰ্মা আপুনি আহি পেলাই এইডোখৰত ক'লেই হ'ব